আজি ভাৰতে সন্মুখীন হোৱা পৰিৱেশ সম্বন্ধীয় সমস্যা আমি বহুত দেখিবলৈ পাইছোঁ যোৱা কেইবছৰমানত আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ পৰিৱেশ সমস্যা আমি দেখিবলৈ পাইছোঁ মানুহে ঘৰ দুৱাৰ নিৰ্মাণৰ বাবে বিভিন্ন গছ গছনিবোৰ কাটি পেলাইছে উদাহৰণস্বৰূপে আমি গুৱাহাটীৰ কথা ক'ব পাৰোঁ গুৱাহাটীৰ পাহাৰত যিবোৰ গছ গছনি আছিল সেই গছ গছনিবোৰ কাটি ঘৰ দুৱাৰ নিৰ্মাণ কৰিছে যাৰ ফলস্বৰূপে পাহাৰবোৰ খহি পৰিছে অন্যহাতে আমি যদি চাওঁ অৰণ্যবোৰ কাটি পেলোৱাৰ পিছত বহুতো মূল্যবান গছ গছনি নাইকিয়া হৈ গৈছে তদুপৰি খেতি পথাৰৰ আমি যদি চাওঁ খেতি পথাৰসমূহত বিভিন্ন ধৰণৰ ৰাসায়নিক কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাৰ ফলত মাটিৰ যিটো সাৰুৱা সাৰুৱাটো নাইকিয়া হৈ যাবলৈ ধৰিছে খেতি বাতিৰ পৰিমাণ কম হ'বলৈ ধৰিছে খেতি বাতি ভালকৈ নহয় শস্য উৎপাদন ভালকৈ নোহোৱা আমি দেখিবলৈ পাইছোঁ ঠিক সেইদৰে ঋতু পৰিৱৰ্তনৰ কথা আমি ক'ব পাৰোঁ সাধাৰণতে আমাৰ ইয়াত জুলাই মাহত বেছিকৈ গৰম পোৱা দেখিবলৈ পোৱা যায় কিন্তু বৰ্তমান সময়ত এনেকুৱা হৈছে যে ছেপ্তেম্বৰ অক্টোবৰ মাহলৈকে গৰম হ'বলৈ ধৰিছে তদুপৰি বৰষুণ আমি দেখিবলৈ পাইছোঁ যে বৰষুণৰ পৰিমাণটো কমি আহিছে আৰু যাৰ ফলস্বৰূপে গৰম বেছি হৈছে এনেধৰণৰ পৰিৱৰ্তনবোৰ আমি দেখিবলৈ পাইছোঁ